আমাৰ ইয়াত চাহ আছে কয়লা আছে আছে অঞ্চলটোত আমাৰ চাহেই চাহ আছে খুমটাই বাগান আছে শিংৰিজান বাগান আছে তিলোচা বাগান আছে ৰাজগড় বাগান আছে গোটেই টি গাৰ্ডেন আছে আমাৰ এইফালে মানে বাগানেই বাগান যিমান চাহপাত লাগে পূৰা চাহপাত পাই যাব ইয়াত এতিয়া বৰ্তমান আমাৰ এই পিনে কলম হৈ আছে ফেক্টৰী তিনিমাহ বন্ধ তিনিমাহৰ পাছতে ফেক্টৰী খুলিব আসাম টি খেতিয়েই খেতি আছে কি চাউল লাগিব খেতিৰ দ্বাৰাই আমাৰ মানুহখিনি এইপিনে আমাৰ আমি খেতিৰ পৰাই আমি মানুহখিনি টিৰ ওপৰতে ভিত্তি কৰি মানুহখিনিয়ে আমাৰ এইপিনে জীৱন নিৰ্বাহ কৰে টিটো বাৰিষাত এইবাৰ বেয়া হ'ল ধান ভালেই হৈছে ধান কটা চলি আছে এতিয়া বৰ্তমান